আমাৰ গাঁওখন বা চহৰখনৰ প্ৰতি চৰকাৰৰ আৰু বহু কৰণীয় আছে বুলি মই অনুভৱ কৰো কাৰণ স্বাস্থ্য সেৱা আমাৰ গাঁওখনত বা আমাৰ চহৰখনত স্বাস্থ্য সেৱা কেন্দ্ৰ এটাই আৰু কোনো ৰোগী যদি অলপ জটিল ৰোগত আক্ৰান্ত হয় বা দূৰ্ঘটনা হয় তেনে ৰোগীজনক দূৰলৈ মানে অসম মেডিকেল কলেজসমূহলৈ প্ৰেৰণ কৰিব লগা অৱস্থা দেখা গৈছে আৰু ফলত বহু ৰোগী যাত্ৰাৰ পথতেই মৃত্যু বৰণ কৰিবলগা হয় এনে নহৈ যাতে এই আমাৰ গাঁও বা নগৰখনত থকা স্বাস্থ্য সেৱাতে যদি বিভিন্ন উন্নত মানৰ সঁজুলি থাকিলেহেঁতেন বা চিকিৎসক থাকিলেহেঁতেন তেনে ক্ষে তেনেহ'লে হয়তো আমাৰ এই গাঁও বা চহৰখনতেই এনেকুৱাসমূহ দূৰ্ঘটনা বা বিভিন্ন জটিল ৰোগ হ'লেও ৰোগীজন বচাৰ সম্ভাৱনা থাকিলেহেঁতেন এনেকুৱা সেইবাবে স্বাস্থ্য কেন্দ্ৰসমূহ যথেষ্ট আৰু অলপ উন্নত হোৱাতো বিচাৰো চৰকাৰে এই ক্ষেত্ৰত যাতে উল্লেখনীয় পদক্ষেপ গ্ৰহণ কৰে আৰু পৰিবহণৰ ক্ষেত্ৰতো তেনেকুৱাই গাঁওসমূহত পৰিবহণ যথেষ্ট বেয়া বুলিয়ে ক'ব পাৰি যাতে গাঁওসমূহৰ এখন গাঁৱৰ পৰা আন এখন গাঁৱলৈ যাবলৈ মানুহে দুৰ্ভোগ ভুগিবলগীয়া হয় তেনে যাতে নহয় সেয়েহে পৰিবহণৰ ক্ষেত্ৰতো চৰকাৰে চৰকাৰৰ প্ৰয়োজনীয় মানে কৰণীয় বহুত আছে শিক্ষাৰ ক্ষেত্ৰতো কওঁ যে চৰকাৰী বিদ্যালয়সমূহত বা আমাৰ গাঁৱৰ গাঁৱত আমাৰ বা আমাৰ চহৰখনত যিসমূহ বিদ্যালয় আছে সেই বিদ্যালয়সমূহ বিদ্যালয় গৃহটো চৰকাৰে আৰু যদি অলপ সুন্দৰকৈ বিদ্যালয় গৃহটো বনাই দিয়াৰ ব্যৱস্থা কৰে যাতে চকুত লাগে চকুত লগাকৈ বিদ্যালয় গৃহটো নিৰ্মাণ কৰি দিয়ে তেনেক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলে আমাৰ চৰকাৰী বিদ্যালয়সমূহৰ প্ৰতি আকৃ্ষ্ট হ'ব আৰু সেই ব্যক্তিগত বিদ্যালয়লৈ নগৈ চৰকাৰী সেই বিদ্যালয় সমূহতে তেওঁলোকে পঢ়িবলৈ আগ্ৰহ কৰিব অভিভাৱকসকলেও বিচাৰে যে নিজৰ সন্তানটি এখন ভাল বিদ্যালয়ত পঢ়ক তেনেক্ষেত্ৰত মই ভাবো বিদ্যালয় গৃহটোৱে সকলো নহয় তথাপিটো এটা উদাহৰণ বিদ্যালয় গৃহ যদি ভাল হয় সুন্দৰ হয় আৰু শিক্ষাৰ ক্ষেত্ৰত আৰু অলপ ভাল ব্যৱস্থা কৰে তেনেহ'লে যে মই ভাবো সেই আমাৰ গাঁৱৰ বা আমাৰ চহৰখনত থকা সেই চৰকাৰী বিদ্যালয়সমূহেও সমূহতো যথেষ্ট আৰু বেছি এতিয়া যিমান ছাত্ৰ ছাত্ৰী আছে তাতকৈ বেছি ছাত্ৰ ছাত্ৰী আকৃ্ষ্ট হৈ পঢ়িবলৈ ইচ্ছা কৰিব বুলি ভাবো আৰু অন্য দৰকাৰী প্ৰয়োজনীয়তা বহুত আছে এই ক্ষেত্ৰত চৰকাৰে আৰু অলপ চিন্তা কৰি আমাৰ গাঁওখন বা আমাৰ চহৰখনত থকা সেই স্বাস্থ্য সেৱা পৰিৱহণ আৰু শিক্ষাৰ ক্ষেত্ৰত যাতে আৰু অলপ চকু দিয়ে তাৰ বাবে মই চৰকাৰলৈ বিশেষভাৱে অনুৰোধ জনাইছো পৰিবহণৰ ক্ষেত্ৰতো বহু বহুত অসুবিধাত পৰিব লগা হয় ৰাইজ এখন গাঁৱৰ পৰা আন এখন গাঁৱলৈ যাবলৈ নিজৰ বাহন এখন নহ'লে যথেষ্ট অসুবিধাত পৰে সেয়েহে ভাবো চৰকাৰী চৰকাৰৰ ফালৰ পৰা যদি পৰিবহণৰ ক্ষেত্ৰতো অলপ মন দিয়ে তেনেহ'লে মই ভাবো ৰাইজ উপকৃত হ'ব